হেল্ল' অঁ অঁ বাইদেউ অঁ মই যে হৰি অংগনবাদীৰপৰা কৈছিলোঁ আকৌ অঁ অঁ অঁ ঠিকে ঠিকে আপুনি প্ৰিয়ংকা নহয় জানো অঁ মই যে হেৰি অঁ অঁ অংগনবাদীত মানে হেল্থ কেম্প এটা পাতিম বুলি ভাবিছিলোঁ আকৌ অঁ এইবিলাক মানে ল'ৰা ছোৱালীবিলাকৰ বেজী চেজীবিলাক পাইছেনে নাইপোৱা আমাৰ ইয়াততো অহা নাইতো এতিয়ালৈকে কেতিয়াই আহিবনা বা অঁ

অঁ অঁ হয় হয় তাকে মানে মই ভাবিছোঁ হেৰি পলিঅ'টোও পোৱা নাই নহয় পলিঅ'টো এতিয়া একেবাৰে লগতে দি দিয়া হ'ব নেকি বাৰু

অঁ আৰু যে বাইদেউ হেৰি পাঁচবছৰীয়া ল'ৰা ছোৱালীবিলাকৰ বেজীটো একেদিনাখনে পাৰিব জানো অঁ দেৰি হ'লেও আজি কৰি যাব আৰু দেই আহিলে আছে আছে পাঁচবছৰীয়া আছে আপুনি যিমান দেৰি হ'লেও একেদিনাখনেই কৰি যাব অঁ তাকে মানে অঁ অঁ অঁ মই নহ'লে হেৰি খবৰটো জনাই দিম মানুহবিলাকক

অঁ অঁ হয় হয় তাকে এতিয়া কিছুমান এতিয়া বেমাৰ আজাৰটো হৈছেই ডাইৰিয়া চাৰৰিয়া সেইবিলাকো অলপ বুজাই দিব মই মানে শুনিছোঁ আৰু দেই তাকে মানে আমি আলোচনা কৰি আছো অংগনবাদীত তাকে মানে স্বাস্থ্যৰ কাৰণে কি কি হয় মানে মাকহেঁতক বুজাই দিলে ভাল হ'ব আও আপোনালোকে

অঁ অঁ অঁ অঁ অঁ অঁ সেইটোৱে কৈছোঁ আহিব টাইম উলিয়াই কেনে ফোন এটা কৰি দিব অঁ আৰু মোৰ ল'ৰা ছোৱালীখিনিকো সাজো গৈ থৈ দিম অঁ

অঁ অঁ আহি আছে অঁ তাকে মানে এই সোধোচোন বোলো আপোনাক কেতিয়াবা পাৰে আহিবলৈ পাতিব লাগে এতিয়া নহ চবৰেটো হৈ গৈছে আমাৰটোও পাতি দিলে ভাল হয় কিবা যদি কাইলৈ আহি যায় মই নহ'লে খবৰ কৰি দিম বাৰু অঁ

আহিবই লাগিব বাইদেউ নহ'লে দিনটো গৈছেগৈ নহয়

হয় হয় আমাৰ ভবাটো দায়িত্বই হয় বাৰু

ৰাখিছোঁ নহ'লে দেই সেইটোৱে সুধিবলৈ কৈছিলোঁ আপোনাক ধন্যবাদ বাৰু দেই